হয় মই ভাবোঁ শিশুসকলক সিহঁতৰ নিজৰ চেভিং একাউণ্ট ৰখাৰ বাবে উৎসাহিত কৰিব লাগে ফলত সিহঁতে নিজেই টকা অবাবত খৰচ নকৰি সঞ্চয় কৰি একাউণ্টত ভৰাবলৈ ইচ্ছা কৰিব নতুবা তেওঁলোক সৰু সৰু শিশুসকলক তেওঁলোকৰ কোনোবা সম্পৰ্কীয় মানুহ খুৰা মামা তেওঁলোকে দি থৈ যোৱা দিয়া পইচাসমূহ একাউণ্টত ভৰাবলৈ তেওঁলোকে উৎসাহিত হ'ব ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতলৈ এটা ভাল অভ্যাসে গঢ় ল'ব